এতিয়া চা দেই তই হেডফোনে মানে বেয়া কৰিছে বুলি ক'বলৈ গ'লে বহুতেই বেয়া কৰিছে পোনপ্ৰথম কথাটো আমাৰ হেডফোনে মানে কি বুলি কয় বৰ্তমান সময়ত এই আজিকালি আমাৰ মানে ল'ৰা ছোৱালী যদি হেডফোন নহয় গান এটা শুনিব নোৱাৰে বা কিবা এটা কৰিব ফোনত কথা পাতিব নোৱাৰে কিবা কৰিব নোৱাৰে মানে এনিটাইম ফ মানে হেডফোনডাল লাগেই কিন্তু মানে হেডফোনডাল নোহোৱাকেও যে কাম কৰিব পাৰি বা কিবা কৰিব পাৰি সেইবিলাক কোনো কথা চিন্তা নকৰে মানুহে আৰু সেইকাৰণেই আজিকালি হেডফোনৰ এইবিলাক দুৰ্ঘটনা হয় কিবা হয় এই ক'ৰবাত মানে ইমানেই ছাউণ্ড দিয়ে ইমানেই ভলিউম হাই কৰিপেনে তেওঁলোকে গানবিলাক শুনি থাকে তই চাবি দেই তই যদি সেইবিলাক মানে কৰ' মানে সেইটো এটা বহুত বেয়া কথা মানে আজিকালি মানে হেডফোনডাল এনেকুৱা হৈ গৈছে যেন যেনেকৈ মোবাইল চাৰ্জাৰ নহ'লে মোবাইল ঠিক তেনকুৱা ধৰণৰ মানে হৈ গৈছে গতিকেলৈ মানে আজিকালি হেডফোন মানে মই ভাবো এইবোৰ নাইকিয়াই কৰি দিব লাগে মানে কি বুলি কয় হেডফোনে মানে নিজ সেইখিনিতো কৰে কৰেই লগতে নিজৰ যি কাণৰ যি মানে বেয়া কৰে সেইটোও মানে বহুত মানে আমি লগাই লগাই লগাই লগাই এসময়ত মানে নুশুনাও হৈ পৰোগে মানে যিটো আমাৰ শৰীৰৰ কাৰণে একদম বেয়া আৰু সেইটো যেনেকৈ পিছত সময় হ'লে বা হেৰি হ'লে যথেষ্ট হেৰি হয় ন গতিকে হেডফোনডাল মই বেয়া বুলি ভাবিপেনে কৈছো দেই ঠিক আছে